মই পৰ্যটনস্থলী ভ্ৰমণ কৰোঁতে পৰিয়ালৰ সৈতেও গৈ পাইছোঁ আৰু বন্ধুবৰ্গৰ সৈতেও গৈ পাইছোঁ অকলে কিন্তু গৈ পোৱা নাই ভ্ৰমণৰ কাৰণে খুব বেছি মোৰ সময় সীমা এসপ্তাহ বা দহ দিনৰ সময় লাগে আৰু সেইটোৰ বাবে ভ্ৰমণ কৰি মই ভালেই পাওঁ বাৰু কিন্তু মানে হোটেল বা ৰেষ্ট ৰিজৰ্টত থাকি মই বেছি ভাল পাওঁ আৰু ভ্ৰমণ কৰিব লাগে ভ্ৰমণ কৰিলে মন মনৰ বা নিজৰ যোনটো মাইণ্ড ফেকশ্যন থাকে সেইখিনি বহুত ক্লিয়াৰ হৈ থাকে গতিকে ভ্ৰমণ কৰি যিটো মানে প্ৰাকৃতিক সৌন্দৰ্য প্ৰাকৃতিক যিটো মনোমোহা দৃশ্য সেইবিলাক চাই বহুত ভাল পাওঁ আৰু সেইটোৰ বাবে সময় খুব কম হ'ব লাগে যাতে স্মৃতিবোৰ ৰখি যায় বহুতদিনীয়া হ'লে মানে কি হয় ঘৰৰ এটা টেনচন থাকে আৰু বহুত কৈ ক'ব কৰিবলগীয়াও নিজৰ কিছুমান কাম থাকে সেইটো বাবে আৰু বন্ধুবৰ্গৰ লগত গৈয়ো বহুত ভাল লাগে সেইটো এটা সুকীয়া হয় বন্ধুৰ জীৱনৰ লগত যোনটো সংযোজন ৰাখিবলে আমি ফুৰিবলৈ যাওঁ বা পৰ্যটনস্থলীলৈ যাওঁ তাতে যিখিনি আমাৰ হাঁহি ফূৰ্তি বা ধেমালি হয় সেইখিনি খন্তেক সময়ৰ বাবে হয় কিন্তু যিখিনি আমি পাওঁ সেইখিনি কেতিয়াও পাহৰিব নোৱাৰোঁ গতিকে থকাটোত হোটেল বা ৰিজৰ্টত থাকি মই ভাল পাওঁ কাৰণ হোটেলত থাকিলে নিজৰ অলপ সুবিধা হয় নিজে অলপ চ ছেফটি হৈ থাকা যেন লাগে আৰু ৰিজৰ্টত থাকিলে ধৰক অলপ নিজৰ মানে পৰিৱেশৰ লগত মিল হোৱাৰ নিচিনা হৈ থাকে মই এইখিনি কৰিয়ে মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ